হেল্ল' হয় অনিৰুদ্ধ ট্ৰেভেলচ্ হয় নে বাৰু এই মোৰ আপোনাৰ ডিব্ৰুগড়ত যাবলগীয়া আছিলে এই আজি আছে নাই বাৰু মই আপোনাৰ ৰখিম তেজপুৰত আপোনাৰ এই পৰুৱা চাৰিআলিৰ পৰা উঠিম এনেই মই ডিব্ৰুগড় যাম কেইটা বজাত আছে বাৰু বাছ অঁ নটা বজাতে যাম তেতিয়া ধৰক পোহৰ হ'লে পামগে চাগে হয় মই এই নটা বজাৰখনতে যাম এনেই পৰুৱা চাৰিআলিত উঠিব পাৰিম নহয় অঁ এনেই চিটতো আছে নহয় চাগে এনেই ৰাতি যাম যেতিয়া আপোনাৰ শ্লিপাৰত গ'লে ভাল হ'ব মই আপোনাৰ এই বাছত তাত গৈ পেলাই দিলেও হ'ব বাছত উঠি পেলাই দিম আপোনাক

মানে আমি দুজন যাম আপুনি দুটা চিট ৰাখিব লাগিব দুটা চিট ৰাখিব লাগিব আৰু বাকী অঁ কি ক'লে অঁ কনৰ্ফাম কৰি দিয়ক কনৰ্ফাম কৰি দিয়ক আৰু আপুনি মানে এই নটা বজাত উঠিম এইটো নম্বৰতে ফোন কৰিম আপোনাক বাৰু বাৰু বাকী হেৰি নহয় এনেই ৰখিব ক'ত ক'ত বাৰু খাবৰ কাৰণে

বাৰু বাৰু ঠিক আছে ঠিক আছে তেতিয়া হ'লে আপুনি বুকটো ৰাখি থ'ব বাকী মই আপোনাক ফ'ন কৰিম বাৰু ঠিক আছে